অঁ অঁ বাইদেউ নমস্কাৰ অঁ কওকচোন অঁ অঁ অঁ আপুনি মানে লোনৰ কাৰণে ফোন কৰিছে লোন দিব পাৰিম বাৰু তাৰ আগতে আপোনাৰ চিভিৰ কেনেকুৱা হৈ আছে ডকুমেণ্টছ কেনেকুৱা সেইবোৰ আগে জানিব লাগিব

অঁ চাই মেলি লোন এটা ইমানে পটকে দি দিব নোৱাৰি ন

মই ইনষ্টলমেণ্টত ল'ম বুলি ভাবিছেনে গোটেই পইচা দিম ল'ম বুলি ভাবিছে বস্তটো অঁ

সেইটো হয় বাৰু

সেই আমাৰ বেংকত তেওঁ লোন তেনেকে দিয়া হয় মানুহবোৰক চাই চিটি মানে দিয়া হয় চবৰে মানে বিত্তীয় অনুসৰি কোনোবাই চাকৰি কৰা হ'লে বেছিকে আপুনি কিবা জব কৰি আছে ন নে ঘৰতে আছে নে কিবা ব্যৱসায় বাণিজ্য কৰি আছে

অঁ অঁ লাগিব তেতিয়া আপোনাৰ যদি ভাল তেতিয়া আপুনি মানে সৰহকৈ পাব যদি আপোনাৰ সিমান হেৰি নাই তেতিয়া সৰহকৈ নাপাবও পাৰে অঁ এতিয়া আমি চাবই লাগিব চব চেক কৰি কাৰণ লোনটো আপোনাক দি দিবটো পটকে নোৱাৰোঁ সেইটোৰ ওপৰত কথা নাই কাৰণ বেংকত পইচা আহি থাকে গৈ থাকে মানে থাকিলে ভাল মানে কেতিয়াবা যদি মানে আপুনি দিব নোৱাৰিলাৰে তাৰ পৰা কাটি ল'ম বুলি যদি ভাবোঁ আমি তাত থাকিলে ভাল কিন্তু নাথাকিলেও আপুনি যদি দি থাকে তেতিয়া একো নাই বাৰু আপুনি মাহে মাহে দি থাকিব লাগিব সুত লাগি আপোনাৰ বহুত হ'বগৈ যিহেতু এতিয়া আমাৰ বেংকত মানে লোন বহুতেই লয় গম পায় আমাৰ বেংক নাম থকা বেংক এটা

অঁ আহিব মই আপোনাক ফোন কৰিম যোনদিনা মাতিম অঁ আপুনি মানে কি ইস্কুটি এইবোৰ মোৰ কিবা ইস্কুটি ইয়াৰ পৰাই ডিলাৰো পৰাই ল'ব যিহেতু অঁ অঁ অঁ অঁ অঁ অঁ সেইটো গম পাইছোঁ মানে নহয় মই ভাবিছিলোঁ

পইচাটোৱে দিব এনে যদি তাৰ লগত কথা পতা হয় তেনেকে দিয়ে কিন্তু এতিয়া আপুনি পইচাটো লৈ ল'ম বুলি ভাবিছিল যে পইচাটোকে লৈ ল'ব তেতিয়া আপুনি তেনেকেয়ে নিব আমাক লোন মাৰি থাকিলে হ'ব বেংকতে দিব আকৌ তাতো এক্সট্ৰাকে মাৰিব লাগিব যিহেতু আপোনাৰ

অঁ অঁ অঁ অঁ এতিয়া আপোনাৰো গৈ থাকিব দিয়ে থাকিব লাগিব হ'ব হ'ব বাৰু আপুনি কিমান লয় এইবাৰ আৰু ইমান হেৰিও নহয় নহয় ইস্কুটীয়াখনত খুব বেছি এক লাখ বিশ হোজাৰ ত্ৰিছ হাজাৰ সিমানতে আপুনি পাই যাব ইমান দীঘলীয়া নহয় আপুনি যদি এতিয়া পঞ্চাছ হাজাৰান দিও আনে হৈ যাব হৈ যাব আপোনাক থাকিহে যাবগৈ অঁ চাই ল'ব লাগিব ডকুমেণ্টছ চব তেতিয়াই দিব পৰা হ'ব নহ'বা দিব পৰা নাযাবও পাৰে যিহেতু আপুনি এদিন আহিব চব ডকুমেণ্টছ লৈ পেলাই মই তেতিয়া আপোনাক দিব পাৰিম আৰু বেংকৰ মানে চব কাগজ পত্ৰ ঠিক ঠাক হৈ মেলি ন'লে

ঠিক আছে বাৰু থেংক ইউ দিয়ক থেংক ইউ থেংক ইউ